বৰ্ণ সংকৰৰ জাতৰ গৰুপালনৰ লগত আমাৰ স্থানীয় স্থানীয় গো পালনৰ বিভিন্ন ধৰণৰ ব্যৱধান আছে আচলতে বৰ্ণসংক ৰ জাতৰ গো পালন ৰ বাবে সেই গৰুসমূহ মানে ব তেওঁলোকক গাখীৰ বাবে গাখীৰ বাবে বা গাখীৰ বাবে পালন কৰা হয় তেওঁলোকৰ মানে তেওঁলোকক বিভিন্ন ধৰণ ৰ যত্ন ল'বলগীয়া হয় তেওঁলোকৰ অৰ বাবে বহুতো স বহুতো তেওঁলোকক সা সুবিধা আৰু দিবলগীয়া হয় মানে বহুতো সেই গৰুসকলক মানে ব বিভিন্ন ধৰণ ৰ বিভিন্ন ধৰণৰ বিভিন্ন ধৰণৰ মানে হেৰি কি কয় পাল মানে পালন কৰিবলৈ অকণমান কষ্ট হয় কিন্তু আমাৰ স্থানীয় যিখিনি মানে গো পালন তেওঁলোকৰ মানে ইমান কষ্ট নহয় আমি জাষ্ট মেলি দিলেই মানে গৰুৱে ঘাঁহ খায়গৈ আৰু তেওঁলোকক মানে বেছি কষ্ট কৰিবলগীয়া নহয় আৰু গাখীৰ গাখীৰ আৰু মানে গাখীৰ মানে আমাৰ চান হেৰি গৰুবিলাকৰ অলপ কম ওলায় তথাপিও সেই গাখীৰ ডাঠ হয় চাহ খাবলৈ হয়গৈ কিন্তু কিন্তু মানে বৰ্ণসং কৰ গৰুৰ দৰে ইমান মানে দৰৱপাতি দিয়া গাখীৰ নহয় পিয়ৰ গাখীৰেই হয় যেনিবা তাৰপিছতো মানে সেইখিনিৰ পা বহুত শক্তিও পোৱা হয় কিন্তু বৰ্ণসংকৰ জাতৰ গোপালনৰ পৰা মানে তে তেওঁলোকৰ অৰ ব্যৱসায়ৰ কাৰণে কৰাৰ বাবে বিভিন্ন ধৰণৰ ইনজেকশ্যন দিয়া হয় বিভিন্ন ধৰণৰ দৰৱপাতি খুওৱা হয় তেওঁলোকক তথাপি বহুতো তেওঁলোকৰ আপডালো প্ৰতিপালন কৰা কৰিবলগীয়া হয় কিন্তু আমাৰ স্থানীয় স্থানীয় গো পালনৰ বাবে ইমানবোৰ মানে যত্ন ল'বলগীয়া নহয় তাৰ উপৰিও আমাৰ স্থানীয় স্থানীয় গৰুৰ যিখিনি মানে গোবৰ সেইখিনি আমাৰ বহুতো প্ৰয়োজনীয় হয় বহুতো তাৰপৰা সাৰ উৎপাদন হয় হয় কিন্তু হেৰি বৰ্ণ সংকৰৰ যিখিনি মানে গৰু তেওঁ তেওঁলোকৰ মানে গুৰটো ইমান সাৰযুক্ত নহয় সেইবাবে সেই মানে বৰ্ণসংকৰতকৈ স্থানীয় গো পালনৰ মানে বেছি মানে পুহিলে মানে বেছি আমাৰ সা সুবিধা হয় সা সুবিধা হয় এনেকুৱা ধৰণৰ বহুতো মানে আৰু আছে গৰুৰ মানে বহু বিভিন্ন ধৰণৰ অৰ মানে আমাৰ যিখিনি হেৰি স্থানীয় গৰু তেওঁলোকক আমি খেতি পথাৰত হাল বাবলৈয়ো হাল বাবও পাৰোঁ কিন্তু বৰ্ণসংকৰৰ গৰু গৰুবোৰ আমি মানে হাল বাল হাল বাল বাব নোৱাৰো